আমাৰ অঞ্চলটোত মৃত্যুৰ হাৰৰ মূল কাৰণটো হৈছে দুৰ্ঘটনা আমাৰ ব বেছিভাগ লোক দুৰ্ঘটনাত মৃত্যু হ'বলগীয়া পৰিছে আমাৰ অঞ্চলৰ যেতিয়া মানুহবিলাক মানুহবোৰ ওলাই যায় ঘৰ নাপায়হিয়ে দুৰ্ঘটনাত মৃত্যু হৈ শৰীৰটোহে ঘৰলৈ উভতি আহিব লগা হয় আৰু আমাৰ আমাৰ অঞ্চলটোত শিশুৰ উচ্চ মৃত্য়ুৰ হাৰ আছে আৰু নৱজাতকৰ বাবে টীকাকৰণৰ উপলব্ধও আছে বাৰু আৰু কিছুমান আৰু সৰু কেঁচুৱাবোৰৰ যত্ন লোৱাৰ বাবেও কিছুমান চৰকাৰী আঁচনি আছে আমাৰ গাঁৱতে এটা চাব চেণ্টাৰ আছে তাতে যেতিয়া অসুখ বিসুখ হয় আমি তাতে দেখুৱাই ভাল কৰোঁ কিন্তু আমাৰ বিশেষকৈ মৃত্যুৰ মূল কাৰণটোৱেই হৈছে দুৰ্ঘটনা দুৰ্ঘটনাটো যদি কম হয় তেতিয়াহে মৃত্যুৰ হাৰটো কম হ'ব